মই ভ্ৰমণ নকৰা কেইখনমান বিশ্বৰ নাম হৈছে যেনে দাৰ্জিলিং শ্বিলং গোৱা মানালী আৰু আৰু বহুতকেইখন আছে বহুতকেইখন আছে আৰু কি বুলি কয় যেনে কাশ্মীৰ তাৰপাছত আৰু বহুত আৰু তাৰে কেইখনমান ঠাই ভ্ৰমণ কৰিবলৈ মোৰ বেছিকৈ মন যায় যে শ্বিলং তাৰপিছত দাৰ্জিলিং তাৰপাছত আৰু মানে দাৰ্জিলিংখন দেখিবলৈ ইমান ধুনীয়া আৰু মোবাইলত ফ' মোবাইলত লোকৰ ফটো ভিডিঅ'বোৰ পোৱাৰ পৰা মানে সেই ঠাইখনৰ প্ৰতি আকৰ্ষণ বাঢ়ি গৈছে মানে তা মানে মানুহবোৰ ফটো আৰু যেনেকৈ ভিডিঅ' কৰে আৰু মানে যেনেকুৱা ধৰণৰ পৰিৱেশ দেখুৱাই ইমান ধুনীয়া ধুনীয়া ফুল ইমান ধুনীয়া ধুনীয়া পৰিৱেশ ধুনীয়া ধুনীয়াকৈ ট্ৰেইন মানে উঠিবলৈ মন যায় যাবলৈ মন যায় আৰু শ্বিলং শ্বিলং আজিলৈকে গৈ পোৱা নাই কিন্তু লোকৰ মুখত শুনি মানে শ্বিলঙলৈ যাবলৈ হেঁপাহ এটা আছে শ্বিলঙত মানে কেনেকুৱা কি মই ইমান ভালকেও নাজানো কিন্তু শ্বিলং যোৱাৰ হেঁপাহ এটা আছে আৰু কাশ্মীৰৰ কাশ্মীৰত মানে যেনেকৈ মানে পৰিৱেশ দেখো ন কাশ্মীৰৰ একদম পূৰা কুঁৱলী পৰি বৰফ এনেকৈ থাকে মানে যাবলৈ মন যায় এনেকৈ তেনেকৈ মানে মানুহৰ ফটো ভিডিঅ'ৰ দ্বাৰা মানে একদম মানে সপোনত কেতিয়াবা সেই মানে যোনবোৰ ঠাইলৈ যাবলৈ মন যায় ন সেইবোৰ ঠাই কেতিয়াবা সপোনতে ফুৰি অহা হয় মানে মানে মানে বহুত আছে তেনেকৈ বিশ্বৰ বুলি ক'লেতো দেশৰ নাম তেনেকৈ মনলৈ অহা নাই আৰু কিমান কিমান ধুনীয়া ধুনীয়া ঠাই আছে কিমান কিমান ধুনীয়া ধুনীয়া হেৰি আছে ড্ৰেছ যোনবোৰ জেগাৰ বহুত ধৰণৰ ড্ৰেছ ট্ৰেডিচনেল ড্ৰেছ আছে সেইবোৰৰ পৰাও মোৰ মানে সেইবোৰলৈ ভ্ৰমণ কৰিবলৈ মন যায় আৰু নে মোৰ ভ্ৰমণ কৰি ভালেই পাওঁ মানে যিমান ফুৰিবলৈ মানে যাব পাৰোঁ সিমানেই ভাল লাগে মানে ফূৰ্তি মনটোও ভাল লাগি থাকে ফূৰ্তি এটা হয় আৰু মানুহবোৰ লগ পোৱা হয় এনেকৈ তেনেকৈ ঠাইত ফটো ভিডিঅ' কৰি খুব ভাল লাগে আৰু